মোৰ ব্যৱসায় বিপণি শিৱসাগৰ জিলাৰ আপোনাৰ চৰাইদেউ বাগানত অৱস্থিত এই মোৰ বিপণিখন চৰাইদেউ বাগানৰ পূজা ফিল্ডৰ একেবাৰে কিনাৰত থকা যি বটগছ সেই গছজোপাৰ কিনাৰতে মই মোৰ বিপণি দোকান আছে এই দোকান এই বিপণিখন মই দীপাংকৰ গগৈ নামৰ অন্য এক ব্যক্তিৰ পৰা লৈছোঁ অৰ্থাৎ তেওঁক মই প্ৰত্যেক মাহে ভাড়া দিওঁ তেওঁক মই প্ৰত্যেক মাহে তিনি হাজাৰৰ পৰা চাৰি হাজাৰ টকা ভাড়া দিওঁ তাৰপিছত ইয়াৰ লগতে মই তেওঁক তিন প্ৰায় তিনিশৰ পৰা চাৰিশ টকা যি ইলেক্ট্ৰিচিটিৰ বিল হয় সেই বিললৈও তেওঁৰ এক্সট্ৰাকৈ মই প্ৰদান কৰোঁ এই বিপণি মোৰ সপ্তাহত ছয়টা বাৰ অৰ্থাৎ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুকুৰবাৰ আৰু শনিবাৰে খোলা থাকে আৰু দেওবাৰে বন্ধ থাকে এই বিপণিৰ পৰা মই প্ৰত্যেক বছৰে চাৰিৰ পৰা পাঁচ লাখ টকা অৰ্জন কৰোঁ সেই পইচাই মই বিভিন্ন ধৰণৰ অন্য ব্যৱসায়ো আৰম্ভ কৰাৰ পৰিকল্পনা মই কৰিছোঁ তাৰপিছত দেওবাৰে মোৰ এখন ইন'ভা কৃস্তা নামৰ এখন ছিক্স ছিটাৰ গাড়ী আছে সেই গাড়ীখন মই প্ৰত্যেক দেওবাৰে প্ৰায় সোম হোৱা শিৱসাগৰৰ পৰা সোণাৰীলৈ ভাড়া মাৰোঁ আৰু সেই গাড়ীখনৰ পৰা মই বছৰি দুই পৰা তিনি লাখ টকা উপাৰ্জন কৰোঁ তাৰপিছত ক'বলৈ গ'লে মই দেওবাৰে প দেওবাৰে নাইবা অন্য বাৰতো এখন কম্পিউটাৰ দোকান খোলাৰ পৰিকল্পনা কৰিছোঁ যিহেতু চৰাইদেউ বাগানত কোনো কম্পিউটাৰ দোকান নাই সেয়ে মই এখন কম্পিউটাৰ দোকান খুলি সেই দোকানৰ পৰা পইচা উপাৰ্জন কৰাৰ মাথা মাৰিছোঁ তাৰপিছত সেই ক্ষেত্ৰত মোক বিভিন্নজনে সহায় পৰামৰ্শ আগবঢ়াইছে সেইবাবে মই বৰ্তমান বেংকৰ পৰা লোন লোৱাৰো মাথা মাৰি আছোঁ কিন্তু কি বেংকৰ পৰা ল'ম বা কিমান পৰিমাণৰ মূলধন মই ল'ম সেই বিষয়ে এতিয়ালৈকে কোনো থিৰাং কৰা নাই তাৰপিছত মই ক'বলৈ গৈ আছো বিপণীখনৰ পৰা কিমান লাভ হয় বিপণিখনৰ পৰা মোৰ প্ৰায় বছৰেকত চাৰিৰ পৰা পাঁচ লাখ টকা লাভ হয় সেই মোৰ বিপণিখনত চাউল দাইল মিঠাতেল পিঁয়াজ ৰচুন নহৰু হালধি তাৰপিছত কাপোৰ জোতা তাৰপিছত চানা মিঠাই আদি বিভিন্ন ধৰণৰ বস্তু পোৱা যায় মোৰ বিপণীখনৰ সকলো বস্তু উচ্চ মানদণ্ডৰ অৰ্থাৎ মই এই কোনো এক্সপায়াৰী ডে'ট পাৰ হোৱা বস্তু বিক্ৰী নকৰোঁ এই ক্ষেত্ৰত মোৰ দোকানখন এটা সুনাম আছে সেয়ে মই আশা কৰো সকলোৱে মোৰ দোকানত আহিব তাৰপিছত ক'বলৈ বিচাৰোঁ মই ছাইড বিজনেছৰ কথা মই ভাবিছোঁ প্ৰায় দেহ দেওবাৰে নাই বা অন্যবাৰকেইটা গধূলি মই এখন হোটেল দিয়াৰ কথা আৰু সেই হোটেলত মই ঘুগনি মটৰ ৰুটি লগতে পকৰী আদি বিক্ৰী কৰিম যিহেতু চৰাইদেও বাগানত কোনো ধৰণৰ হোটেল নাই সেয়ে মই আশা কৰোঁ সেই হোটেলে মোক এটা লাভজনক ধন প্ৰদান কৰিব তাৰপিছত মই এই ক্ষেত্ৰত লোন ল'বলৈ বিভিন্ন বেংকলৈ যাম অৰ্থাৎ কিন্তু বৰ্তমান কোনো থিৰাং কৰা নাই মই কোনখন বেংকলৈ যাম কিন্তু আশা কৰোঁ যে মোক বিভিন্ন বেংকে ঋণ প্ৰদান কৰি মোৰ যি পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনাত মোক সহায় কৰিব ইয়াৰ লগতে মোৰ বিভিন্ন বন্ধুৱে মোক এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে কিছু বন্ধুৱে মোক কিছু ধন দিও সহায় কৰিম বুলি কৈছে সেয়ে এনে ক্ষেত্ৰত মই বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ পিছত মই ক'বলৈ গৈ আছোঁ আমি এই বাগানত অৰ্থাৎ বৰ্তমান যিহেতু বাগানখন বন্ধ হৈ আছে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ উপাৰ্জনৰ পৰিমাণ কিছু পৰিমাণে কম হ'ব পাৰে কাৰণ যিহেতু বাগান বন্ধ হৈ আছে আমাৰ মানুহবোৰৰ পইচা একেবাৰে কম আৰু সেই ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা কৰিব পাৰি সেই ক্ষেত্ৰত আমি কিছু চিন্তা কৰা অতিকৈ প্রয়োজন সেইবাবে মই মোৰ যোনখন বিপণি আছিল সেই বিপণিত বিভিন্ন ধৰণৰ পাৰফিউম অথবা বডি স্প্ৰে' লগতে কচ্মেটিক বস্তুবোৰ অনাৰ মই পৰিকল্পনা কৰি আছোঁ লগতে যিহেতু ইয়াত কেৱল পুৰুষৰ কাপোৰহে পায় সেয়ে মহিলা কাপোৰো অনাৰ মাথা মই মাৰি আছোঁ আৰু আশা কৰোঁ যে ভৱিষ্যতে মে মই এই পৰিকল্পনাত সু মোৰ সু সু পৰিকল্পিতভাৱে সক্ষম হ'ব আৰু মই অধিক ধন উপাৰ্জন কৰিম